অসমৰ ক্ৰীড়াখণ্ডই ক্ৰমান্বয়ে বিকাশৰ পথত অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে আমি যদি চাওঁ ক্ৰিয়াৰ বিভিন্ন দিশবোৰলৈ সেই দিশবোৰত এতিয়া বিশেষকৈ অসমৰপৰা আগতেই হওক বা বৰ্তমানেই হওক কি কৰিছে বিভিন্ন ধৰণৰ ক্ৰীড়াবিদ ওলাই ওলাইছে এই ক্ৰীড়াৰ মানুহৰ মন মগজুৰ লগতে শাৰীৰিক মানসিক দিশত কি কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ক্ৰীড়া বৰ্তমান সমাজত যি অগ্ৰগতি বা যি হাৰত আগবাঢ়ি গৈছে সেইটো কিন্তু প্ৰাচীন কালৰ পৰাই অসমত চলি অহা আমি দেখিবলৈ পাওঁ আহোম যুগলৈ যদি আমি লক্ষ্য কৰোঁ সেই সময়তে যে আমাৰ ৰজাসকলে ৰাজসভাত কি কৰিছিলে যে বিভিন্ন ধৰণৰ অনুষ্ঠান মেলিছিলে তাৰে ভিতৰত ম'হৰ যুঁজ শেন চৰাইৰ যুঁজ আছে আছে আদি আছিলে প্ৰধানত উল্লেখযোগ্য অঁ সেই সময়ৰ যিসকলে সেই ক্ৰীড়া প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিছিলে আৰু জয়ী হোৱাবোৰক কি কৰিছিলে ৰজাই পুৰস্কৃত কৰিছিলে আমাৰ লোকজীৱনতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈ আহিছিলে আৰু মানুহৰ মনোৰঞ্জনৰ কাৰণে ক্ৰীড়াই কি কৰে যথেষ্ট সুবিধা গ্ৰহণ কৰি থাকে এতিয়া কথাটো হ'ল যে অসমৰ ক্ৰীড়াখণ্ডই ক্ৰীড়া সম্পৰ্কীয় অক্ষমতা বাধাগ্ৰস্ত হোৱা বিষয়টোৰ লগত সম্পৰ্কে যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমি এইটো কথা ক'ব লাগিব যে সময় পৰিস্থিতিয়ে কি কৰিছে যে ক্ৰিয়া জগতত ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে এই ক্ষেত্ৰত আমি যদি লক্ষ্য কৰোঁ যে পৃথিৱীৰ গোলকীকৰণৰ কাৰণে পৃথিৱীখন যিমান আগবাঢ়ি গৈছে সমান্তৰালভাৱে তাৰ লগত জড়িত হৈ থকা বিষয়বোৰো কি হৈ গৈছে জড়িত হৈ পৰিছে আমি চাম বহুত কথা চাবলগীয়া আছে যে কি ধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে অসমত ক্ৰীড়া জগতখনত কিন্তু ৰাজনৈতিক যিটো প্ৰায় মানে প্ৰভাৱ সেই প্ৰভাৱটো পৰা দেখিবলৈ পোৱা গৈছে সেই ৰাজনৈতিকভাৱে এজন যোগ্য প্ৰতিনিধিয়েও কি কৰিছে বহু সময়ত অযোগ্য হিচাপে প্ৰতিপন্ন হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ অসমৰ ক্ৰীড়াখণ্ডত বাধাগ্ৰস্ত বুলি ক'বলৈ গ'লে কিন্তু আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ কথাই এই কাৰণেই ক'ম কাৰণ আজিৰ সময়ছোৱাত যে কাৰোবাৰ হাতত ধৰিহে আগবাঢ়ি গ'লে কোনোবা এটা ফল প্ৰাপ্তি লভিব পাৰে ই অপ্ৰিয় যদিও সত্য কথা এতিয়া আমি সমান্তৰালভাৱে দেখিবলৈ পাইছোঁ যে বিশ্বৰ যি অলিম্পিক সেই অলিম্পিক আৰ্হিটো আমাৰ অসমতো বিভিন্ন খণ্ডত কি হৈছে যে সেই অনু সেই ক্ৰীড়া প্ৰতিযোগিতাবোৰ আৰম্ভ হৈছে আৰু সেই ক্ৰীড়া প্ৰতিযোগিতাবোৰে কি কৰিছে তাৰ সেই প্ৰতিযোগিতাবোৰত আমাৰ যুৱ প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে কি কৰিছে যে জীৱন গঢ়াত কি কৰিছে এটা সাধনাৰূপেও আমি দেখিবলৈ পাইছোঁ আমি বিশেষকৈ আমাৰ মই আমি নিজেয়ো ক্ৰিকেট খেলেই হওক বা ফুটবল খেলেই হওক কাবাডী খেলেই হওক বা ভলীবল আমি নিজেও সেই বিষয়বোৰৰ লগত জড়িত হৈ আহিছোঁ আৰু বহুত বহুত বিভিন্ন ক্ষেত্ৰত আমি লাভ কৰি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ ক্ৰিকেট মোৰ বৰ প্ৰিয় ক্ৰীকেট খেলি ভালপাওঁ ফুটবলো খেলি ভালপাওঁ ভলীবলো খেলি ভালপাওঁ দৌৰি ভালপাওঁ আজিতো দৌৰাটো জীৱন গঢ়া কেৰিয়াৰৰ এটা অন্যতম পথ বুলি আমি ক'ব পাৰোঁ কিয়নো আজি দৌৰিলেহে আমি বিভিন্ন ধৰণৰ চাকৰি পাব পাৰোঁ এনেধৰণৰ কথাবোৰ আহি পৰে কিন্তু বিশেষতে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে অসমৰ ক্ৰিয়াত কিন্তু বাধাগ্ৰস্ততাত ৰাজনৈতিক প্ৰভাৱ সামাজিক প্ৰভাৱ আৰু অভিজ্ঞতাৰ অভাৱেও কি কৰিছে বহু ক্ষেত্ৰত ক্ৰিয়া কৰি আহিছে ক্ৰীড়া সম্পৰ্কে আমি কি ক'ম অসমীয়া ক্ৰীড়া খণ্ডই ক্ৰীড়া সম্পৰ্কত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে অসমত ক্ৰীয়া সংস্কৃতি